মই গোটৰ সৈতে কৰিছোঁ মই সদায় গোটত গৈয়ে সুবিধা পাওঁ আৰু একগোট হৈয়ে গৈ মই পচন্দ কৰোঁ কাৰণ এটা যিকোনো এটা গোটৰ লগত গ'লে তাত থকা বিভিন্ন ধৰণৰ ব্যক্তি থাকে আৰু বিভিন্ন ব্যক্তিৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ ব্যৱহাৰ পাতি কথা বাৰ্তা থাকে সেয়ে তেওঁলোকৰ বিভিন্ন ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ লগত পৰিচয় হ'বলৈ এটা সুবিধা পোৱা যায় তেওঁলোকৰ তেওঁলোকৰ ভাষা তেওঁলোকৰ ব্যৱহাৰ তেওঁলোকৰ সংস্কৃতিৰ সৈতে আমি জড়িত হ'ব পাৰোঁ তেওঁলোকৰ আমি বিভিন্ন ধৰণৰ কথা শিকিব পাৰোঁ তেওঁলোকৰ পৰা সেয়ে মই একক হিচাপে নহয় গোটত গৈ ভাল পাওঁ